হেল্ল' অঁ দাদা নৰ্থ ইষ্ট ট্ৰেভেল এজেঞ্চি হয়নে অঁ দাদা মই দৰকাৰ এটাত ফোন এটা কৰিলোঁ আপোনালৈ এই অহা পঁচিছ তাৰিখ বৃহস্পতি বাৰ এপ্ৰিলৰ পঁচিছ অঁ মানে এখন গাড়ী লাগিছিলে আমাক ভল কনডিচনৰ কনডিচন ভাল আছে নহয় আপোনাৰ ওচৰত অঁ অঁ আমি মানে হাবুঙলৈ যাম হয় আমাৰ ধৰি লোৱা আপোনাৰ বিছজনমান পুৰুষ যাব দহগৰাকী মহিলা তাত ফুৰিবলৈ যাম আমি আপোনাৰ নটা মান বজাত ৰাতিপুৱা নটামান বজাত ৰাতিপুৱা পাই যাবহি লাগিব আপুনি তেতিয়া মানে ধৰি লোৱা আমি চাৰে নটাত ইয়াৰপৰা ওলাই দিলোঁ চাৰে নটাত ওলাই আমি ৰাতি নটা বজাত পাই যামহি ইয়াত হয় হয় অঁ আপোনাৰ গাড়ীখনত কেইজন আহিব মানুহ দুজন ড্ৰাইভাৰজন আৰু হেণ্ডিমেনজন অঁ তেওঁলোকক খোৱা বোৱাবোৰ বাৰু আমি ইয়াত কৰাই দিম তাৰ পিছত আপুনি এতিয়া ভাড়াটো কিমান ল'ব কিলোমিটাৰ হিচাপত ল'বনে অঁ দিনটো অঁ নটা বজাৰপৰা নটা বজাত ৰিলিজ হৈ যাব নটা বজাত হয় হয় অঁ অলপ কমাব অঁ নাই কৰা খালী গাড়ীখনৰ কনডিচনটো ভাল দিব যাতে ৰাস্তাত ক'তো আমাৰ হেৰি নহয় আৰু দিগদাৰি নিদিয়ে গাড়ীখনে তাত যাব আমি দিনটো তাত ধৰা ফূৰা চকা কৰিম হাবুঙত আমাৰ আহোমৰ দ্বিতীয় ৰাজধানী যে ঠিক আছে ঠিক আছে গাড়ীখন খালী আপুনি অকণ সোনকালে পঠিয়াব দেই তেতিয়া মানে মানুহখিনি অলপ সোনকালে ওলাই দিব গাড়ীখন দেখিলে ঠিক আছে